আমাৰ অঞ্চলত কৃষিৰ বাবে পানীৰ প্ৰধান উৎসই হৈছে বৰষুণ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি বাৰিষাৰ খেতিসমূহ কৰা হয় ইয়াৰ উপৰিও খৰালি যিবোৰ খেতিত পানীৰ প্ৰয়োজন হয় সেইসমূহতো যথেষ্ট সংখ্যক লোকে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু কিছু সংখ্যক লোকে বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি নিজাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰে হেণ্ডপাম টিউবৱেল নাইবা অন্যান্য সৰু সৰু মটৰ ব্যৱহাৰ কৰিও স যিসময়ত পানীৰ প্ৰয়োজন হয় সেইধৰণে জলসিঞ্চন কৰিও কৃষিসমূহ কৰি আহিছে গাঁওখনৰ প্ৰায় সত্তৰ শতাংশ লোক বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰে ত্ৰিশ শতাংশমান লোকে এই জলসিঞ্চনৰ ব্যৱস্থা নিজাকৈ ব্যৱস্থা কৰি ল'ব পাৰে ত্ৰিশ শতাংশ লোকৰ ভিতৰত তাৰে দহ শতাংশমান লোকে পথাৰত স্থায়ীভাৱে ছ'লাৰ মটৰৰ ব্যৱস্থা কৰি লৈছে আৰু এই ছ'লাৰ মটৰ হৈছে পানীৰ অভাৱ নোহোৱাকৈ অবিৰতভাৱে পানী যোগানৰ এক ব্যৱস্থা এনেধৰণে কৰিও মাটিবোৰত জলসিঞ্চন কৰি কৃষি কাৰ্যসমূহ আমাৰ অঞ্চলৰ মানুহবোৰে কৰি থকা দেখা গৈছে